মই মোৰ ডাঙৰ বাৰ পৰা গোঁঠিবলৈ আৰু চিলাই কৰিবলৈ শিকাইছোঁ আৰু বায়ে মোক খুব মৰমেৰে চিলাই কৰিবলৈ আৰু গোঁঠিবলৈ শিকিছে এবাৰ এনেকুৱা হৈছিল যে যেতিয়া লকডাউন দি আছিল তেতিয়া মোৰ কলেজ বন্ধ আছিল আৰু বাহিৰতো যাব পৰা নাছিলোঁ তেতিয়া মোক বায়ে মোক খুব গোঁঠিবলৈ আৰু চিলাবলৈ শিকাইছিল আৰু ময়ো খুব ধুনীয়াকে শিকিছিলোঁ আৰু বহুতকেইখন বহুতকেইখন কপোৰ চিলাই কৰি উলিয়াইছিলোঁ